অঁ মই চৰাইদেউৰ পৰা কৈছিলোঁ

মাইকী কুকু হয় এই তাৰ এতিয়া সাত মাহ মান হৈছে নেকি সাত মাহ হৈছে অঁ পোৱালীয়ে হৈ আছে আৰু ইমান ডাঙৰ নহয় আৰু

অঁ বেজী আগতে দিছোঁ এতিয়া এইটো মাহত দিয়া নাই বাৰু অঁ দুটা বেজী দিয়া হ'ল অঁ অঁ কওকচোন

অঁ অঁ দহটামান বজাত থাকিব অঁ এড্ৰেছটো দিয়কচোন অঁ ন অঁ দেখিছোঁ

অঁ অঁ ঠিক আছে বাৰু এনেই এতিয়া কুকুৰ কিদিলে ভাল হ'ব বাৰু একো খাবলৈ বিচৰা নাই

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ কওকচোন পেলু ন'

ফাৰ্মাচী আছে অঁ

অঁ নামটো লিখি দিলে হ'ব বাৰু অঁ অঁ অঁ অঁ ঠিক আছে যদি ভাল নহয় আপােনাৰ ওচৰলৈ লৈ যাম বাৰু তেতিয়া অঁ অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক তেন্তে অঁ অঁ হ'ব দিয়ক